অঁ মই কালি টাউনলৈ গৈছিলোঁ টাউনলৈ গৈ দোকান এখনৰ পৰা মোৰ নাতি ল'ৰাটোলৈ বেগ এটা কিনি আনিলোঁ বেগটো কিনি আনি ৰংটোও ভাল লাগিলে বস্তুটোও ভাল লাগিলে আৰু তাত বহুত সুবিধা আছে টিফিন ভৰাবলৈ বা পানী বটল ল'বলৈ সেইবোৰ ল'বলৈ সুবিধা আছে ল'ৰাটোৱে বেগটো ভালো পাইছে আৰু বেগটোৰ কাপোৰটোও বেয়া নহয় গতিকে তেনেকুৱা বেগ হ'লে বহুত দিন যাব বেগটো ভালকৈ চলালে এতিয়া এবছৰৰ বেছি যাব গতিকে তেনেকুৱা বেগ হ'লে ভাল মই বেগটো লোৱা কাৰণ বেগটো দিয়াৰ কাৰণে ল'ৰাটোৱে খুব ভাল পাইছে গতিকে এনেকুৱা বস্তু হ'লে আনিবলৈ আমি একো অসুবিধা নেপাওঁ আৰু বস্তুটো ল'বলৈও ভাল লাগে